অঁ এই হেৰি অঁ মই গুৱাহাটীৰ পৰা আহি আছোঁ আপোনালোকৰ গোলাঘাটত ফুৰিবলৈ জেগা চাম বুলি আহিছোঁ বাৰু বিভিন্ন জেগা আছে বুলি আছে নহয় গতিকে সেই মোৰ নামটো পৰিজিতা বৰা মই গোলাঘাটৰ ৰেইল ইষ্টেশ্যনৰ পৰা ইষ্টেশ্যনৰ ওচৰত থাকিবলৈ কিবা সুবিধা পাম নেকি বাৰু সেই উদ্দেশ্যইহে আপোনালৈ ফোনটো কৰিলোঁ নাম্বাৰটো মোৰ ইয়াৰ গাইড লোকেল গাইড এজনে দিলে তেখেতৰ পৰাই পালোঁ আপোনাৰ নাম্বাৰটো অঁ বৰ্তমান মই গুৱাহাটীৰ পৰা আহি আছোঁ ৰেইল ইষ্টেশ্যন গোলাঘাট ৰেইল ইষ্টেশ্যন পাবলৈ অলপ সময় আছে আৰু এতিয়া নামিয়েতো সুবিধাটো পাব লাগিব মই এতিয়া ক'তনো সুবিধা পাম তেনে থাকিব পৰা কিবা সুবিধা আছে নেকি লজ লজৰ সুবিধা আছে নেকি বুলি ভাবি আপোনালৈ ফোনটো কৰিলোঁ

হয় হয় অঁ অঁ সুবিধা থকাহে বিচাৰিছোঁ বাৰু

হয় হয় অঁ অঁ বি অন্য দুষ্ দুষ্ট চক্ৰৰ অসুবিধা নাপাওঁতো

হয় হয় আপোনাক অঁ আপোনাক লগ পামনে বাৰু লগ পাব বিচাৰিলে অঁ ঠিক আছে অঁ দি দিয়কচোন বাৰু আপোনাৰ নাম্বাৰটো

নাইন হয়

অঁ অঁ ঠিক আছে তেতিয়াহ'লে মই নাম্বাৰটোত বিশেষ অসুবিধা হ'লে কল কৰি ল'ম আৰু আপোনালৈও কল কৰিম যদি সুবিধা হয় লগ কৰিম আপোনাকো অঁ ইয়াত ঠিক আছে গে গোলাঘাটত কাজিৰঙা তাৰপিছত আকৌ অৰ্কিড উদ্যানকে ধৰি এনেকৈ বিভিন্ন জেগা চাম বুলিয়ে আহিছোঁ বাৰু অঁ অঁ অঁ অঁ অঁ ঠিক আছে হ'ব তেতিয়াহ'লে দেই ৰাখিছোঁ অঁ অঁ অঁ হ'ব অঁ অঁ